আমাৰ গাঁৱৰ স্থানীয় দেৱতা হ'ল গাঁওবুঢ়া আৰু তেওঁ বহুতো ৰীতি নীতি আৰু আচাৰ অনুষ্ঠান আদিসমূহ পালন কৰা দেখা যায় আৰু সেই ৰীত নীতি আৰু আচাৰ অনুষ্ঠানসমূহ হৈছে যেনেদৰে আমাৰ অসমীয়াৰ জাতীয় উৎসৱ বিহু আদি পালন কৰা হয় সেইসমূহৰ দায়িত্ব পালন কৰে গাঁওবুঢ়াই আমি গাঁৱত কিবা এটা কৰা আগত গাঁওবুঢ়াক সুধি কৰা উচিত আমি গাঁৱত কিবা অনুষ্ঠান এটা পতাৰ আগতে গাঁওবুঢ়াৰপৰা সিদ্ধান্ত লোৱা উচিত আৰু সেয়ে কামটো কৰিব পৰা সহজ